শুনিছোঁ শুনিছোঁ হেল্ল' শুনিছোঁ হয় হয় ফ'টো ষ্টুডিঅ'ত লাগিছে হয় ইয়াত আমাৰ মানে পাছপৰ্ট চাইজৰ ফ'টো বনোৱা হয় জেৰক্স চেৰক্স চব কৰা হয় ইয়াতে হ'ব আপোনাৰ মই এইয়া মানে হোৱাটছআপ নম্বৰটো মানে দিলোহেঁতেন তাৰ আপুনি মানে হেৰি মানে ফ'টোকেইখন যদি উঠা আছে তেন্তে মানে পঠাই দিব মই আপোনাক হোৱাটছআপত দি পঠাম দোকানখন আপোনাৰ এই মানে খানাপাৰা ওচৰতে মানে বাছ ষ্টেচনৰ ওচৰত হয় হয় হয় মোৰ মানে নামটোৰ সৈতে আছে মানে ভৱন ফটো ষ্টুডিঅ' বুলি আছে ডাঙৰ চাইজৰ আপোনাৰ মানে এ ফ'ৰ চাইজৰটো হ'লেতো হেৰি হ'ব আপোনাৰ মানে ওৱান পিচত মানে সত্তৰ টকাকৈ হ'ব বাকী পাছপৰ্ট চাইজত ফ'টো মানে চাৰি কপিত বিশ টকা

সেইটো মানে আপোনাৰ চাইজ লৈ কথা আৰু মানে মানে কি মই এশ বিশ টকীয়া আছে এশ পঞ্চাশ টকীয়া আছে দুশ টকীয়া আছে কিমান চাইজৰ বনাই আপুনি মানে চাই পেলাই আমাক যদি কৈ দিয়ে তেতিয়া হ'লে মানে দামটো ক'বলৈ ভাল হয় আৰু কোনটো চাইজত কিমান

হয় হয় আপ মানে চব বস্তু পোৱা যায় মানে মানে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী চব কৰা হয় আপুনি ৱেডিং ফটোগ্ৰাফীটো মোক মানে ইনভাইট কৰিব পাৰে ঠিক আছে হ'ব দিয়ক ফোন কৰিব